আপোনাৰ ৰাজ্যৰ সম্প্ৰদায়ৰ মূল জীৱিকা পতকে আপুনি চিনি পোৱা কেইটামান জনজাতি হ'ল কংগ্ৰেছ পাৰ্টী বিজেপি পাৰ্টি এ জি পি পাৰ্টী যিকোনো এটা হ'ব লাগে এ জি পি এ জি পি পাৰ্টী কংগ্ৰেছ পাৰ্টী ৰাজ্য সম্প্ৰদায়ৰ মূল জীৱিক পদ আপুনি চিনি পোৱা কেইটামান জনজাতি ৰাভা বড়ো গাৰো ট্ৰাইবেল বিভিন্ন ধৰণৰ জনজাতি আমাৰ মাজত আছে জীৱিক পথ আপোনাৰ ৰাজ্য মূল জীৱিকা ৰাজ্যৰ জীৱিকা পথ হ'ল খেতি বাতি কৰা কলা হ'ল ৰাভা দলীয় নৃত্য হয় কলা ৰাভা দলীয় নৃত্য আৰু আমাৰ ওচৰে পাজৰৰ বিভিন্ন ধৰণৰ কলা সংস্কৃতি হয় আমি এনে জনা হিচাপে বহুতো ভিতৰত কেইটামান বাছি লোৱা হৈছে আৰু কলাসমূহৰ মানুহৰ জীৱনৰ বহুতকেইটা ভাগ থাকে আৰু ন চবেই নিজৰ নিজৰ জনজাতি হিচাপে নিজৰ নিজৰ কামখিনি সিহঁতে কৰে ৰাভা ডেন্স হয় আৰু আপোনাৰ বড়ো কমিউনিটি ট্ৰাইবেল কলা হয় তো ভাগ আছে জীৱিকা পথ জীৱিকা পথ কি জীৱিকা আপোনাৰ ৰাজ জীৱিকা পথ হৈছে আপোনাৰ জীৱিকা মানে কি খেতি বাতি কৰি চলি থকা আৰু খেতি বাতিৰ অনুযায়ী সিহঁতৰ কামখিনি কৰে আৰু খেতি বাতি কৰা এইবিলাকে ট্ৰাইবেল কমিউনিটি যেনেকে ৰাভা আপোনাৰ কি হয় আমাৰ অসমীয়া মানুহখিনি হ'ব লাগিছে বিহু বিহু হয় আপোনাৰ বহাগ বিহুত উদযাপন কৰে আপোনাৰ ৰঙালী বিহু হয় বিহু হয় ক'বলৈ গ'লে বহুতকেইটা ভাগ থাকে আপোনাৰ ৰাজ্যৰ সম্প্ৰদায়সমূহৰ মূল জীৱিকা পথটি হ'ল জীৱিকা পথ হ'ল খেতি বাতি কৰা খেতি বাতি কৰি চলি থাকে আপুনি চিনি পোৱা কেইটামান জনজাতিক বলা হ'ল যেনেকে ৰাভাসকলৰ ৰাভা দলীয় নৃত্য হয় বড়োসকলৰ বড়ো দলীয় নৃত্য হয় আমাৰ অসমীয়াসকৰ বিহু নৃত্য বিহু হয় এই অনুযায়ী বহুতকেইটা ভাগ থাকে বিহু বিহু কি ক'বলৈ গ'লে আপোনাৰ বহুতকিটা ডেছ্ক্ৰাইব কৰিবলগা হয় চৰ্টলি আপুনি ক'ব গ'লে বিহু হৈছে তাৰ মিলি সকলোৱে মিলি কেনে এসাজ পৰিয়ালে ভাত খায় সকলোৱে মিলি বিহু ডান্স কৰে বিহু নৃত্য কৰে আৰু সেইখিনিয়ে চোন ক'লে আৰু পিছৰ প্ৰশ্নটো সুধিলে ভাল আছিলে তেওঁৰ প্ৰশ্নটো